কি হ'ল বহুদিনৰ মূৰত ফোনটো পালোঁ

দাইল আছিলে তাৰ পৰা আৰু কিবা কিবি ভাজি বনাইছিলে অ' কাইলৈ সকাম আছে নহয় গোটৰ পইচাটো মোৰ সোমাল পালে নে নাই মোৰ এতিয়া হয় জানো এইটো হেৰি বেংকত গৈ চেক কৰিব লাগিছিলে এই বেংকলৈ গ'লেই হ'ব সেইটো বেংকে চাই দিব নহয় বা সেই চি এচ পি চেণ্টাৰ ওচৰত গ'লেই হ'ব সেইটো সুবিধা আছে মিছন বসুন্ধৰা এই এতিয়া এই আৰম্ভ এতিয়া হৈছে আৰু উদ্বোধন এতিয়া মানে হিমন্ত বিশ্ব শৰ্মাই এতিয়া উদ্বোধন এয়া কৰিছে আৰু মিচন বসুন্ধৰা আছে এইটো ক'ৰবাত মাটি বাৰী এতিয়া জেং থাকিলে এতিয়া মিচন বসুন্ধৰাত কি যেনিবা কিলিয়াৰ কৰি দিব ম্যাদি পট্টা লগাই দিব অঁ সুবিধা বহুত সুবিধা এতিয়া সুবিধা হ'ব কৰিব লাগিব তাকে অনলাইন কৰিব লাগিব এইটো নাই বেছি এইটো পইচা কথা অহাই নাই অনলাইন ল'ব আৰু চি এছ পি চেন্টাৰে অঁ এতিয়া এতিয়া এতিয়া উদ্ধোধন কৰিছে নহয় হয় নেকি আগত নাইপোৱা নেকি ঠিক আছে এতিয়াতো ভালেই হ'ব এতিয়া চৰকাৰৰ মানুহ আহিব ঘৰে ঘৰে ঘূৰিব পাবলগীয়াখিনিক নালাগে নালাগে তাৰপৰা নিজৰ ঘৰে ঘৰে দিব অঁ চৰকাৰৰ প্ৰচেছ আছে নহয় প্ৰচেছৰ মতে যায় চবকে মই এতিয়া মানে আকৌ চাউলৰ কাৰ্ড কম্পালছৰী কৰিছে চাউলৰ কাৰ্ডটো লাগিবই সেইটো লাগিবই অঁ সেইটো আছে নাই আছে নহয় অলপ অঁ সেইটো হ'লে এতিয়া দিব দিব নাই এতিয়া আহিব আৰু এতিয়া ঘৰে ঘৰে আহিব অঁ এই লিষ্টত মানে কিছুমানো এতিয়া সোমাইছে মোৰ এতিয়া সোমোৱা নাই সোমাব কাৰণে চিন্তা কৰিব নেলাগে মই এদিন গৈছোঁ পঞ্চায়তলৈ নালাগে চিন্তা কৰিব নালাগে পঞ্চায়ত খবৰ কৰিলেই হ'ব অঁ মই এদিন গৈছিলোঁ ছেক্ৰেটাৰী আছে নহয় একো দিগদাৰ নাই ছেক্ৰেটাৰী কৰি দিব অঁ ধুনীয়াকে পায় আৰু ব্লকতো পায় ব্লকতো খবৰ কৰিব পাৰি নাই আহি আছে সেইটো এতিয়া একো দিগদাৰ নাই এইটো চবকে চাৰী ঘৰৰ লগত বুলি কোৱা শুনিছিলোঁ সেই কি কৰে অঁ কম্পালচৰী বুলি কৈছে এতিয়া সেই কেনেধৰণে কি কৰে গম পোৱা নাই অঁ চৰকাৰে আঁচনি ধৰি থৈছে এতিয়া কি ভাগে কেনেকে কি কৰে তেওঁলোকেহে গম পাব কিন্তু পইচা আজি কালি ডাইৰেক্ট একাউণ্টত হে ভৰাই দিয়ে

হেল্ল' অঁ কি হে বিশ্বকৰ্মা মোৰ থাকিলে সেইবোৰ নেকি লাষ্ট ডেট অঁ সেইটো গমেই নোপালোঁ আহি গ'ল অঁ অঁ অঁ এইবোৰ নিউজত দি থাকে আমি নেপাওঁয়েই অঁ কাৰণে চিন্তা অঁ হ'ব হ'ব হ'ব